বোৱা কটা মোৰ সৰুৰে পৰাই চখ আছিলে আৰু মই মোৰ মাৰ পৰা শিকিছিলোঁ মোৰ মায়ে মোক শিকাই দিছিলে বোৱা কটা কৰা প্ৰথমে মই মহুৰা বাতিবলৈ শিকিলোঁ কেনেকৈ মহুৰা বাটে যঁতৰত সেয়া শিকিলোঁ তাৰপিছতে তাঁতৰ কেনেকৈ ব তোলে সেয়া সেয়াও শিকিলোঁ লাহেকৈ নিজে এই ব তুলিব পৰা হ'লোঁ তাৰপিছতে ফুল বচাও শিকিলোঁ লাহেকৈ এপাহ দুপাহকৈ ফুল বাচিবলৈ শিকিলোঁ তাৰপিছতে মই তেনেকৈ বহু কিছুতেই লগালোঁ তাঁত মেখেলা বা পকোৱা সূতাৰ চাদৰ আৰু গামোচা ৰুমাল তেনেকুৱা ধৰণে আৰু সেইবিলাক যিহেতুকে বিচাৰে মানুহখিনিয়ে তেওঁলোকক বিক্ৰী কৰি দিওঁ সৰহকৈ যিহেতুকে লগাওঁ বিক্ৰী কৰি দিওঁ ফুল বচা মেখেলা হ'লে দুশ আঢ়ৈশ টকাত বিক্ৰী কৰি দিওঁ যিহেতুকে কষ্ট হয় ফুল বচা তাঁত আৰু সূতাও যিহেতুকে দাম গতিকে লৈ এনেকৈয়ে ফুল বাচি বিক্ৰী কৰোঁ আৰু কোনোৱে যদি আঁচুৰ দিয়া মেখেলা বা চাদৰ বিচাৰে তেওঁ তেওঁলোককো তেনেধৰণেই বিক্ৰী কৰোঁ আচলতে ফুল বচাখনৰ সমানেই দাম নহয় বাৰু কম দামতেই বিক্ৰী কৰোঁ মেখেলা সেনেকৈ আঁচুপৰা মেখেলা বা চাদৰ আৰু পকোৱাসূতা চাদৰবিলাকৰ চাৰিশ চাৰে চাৰিশ তেনেকুৱা ধৰণতে বিক্ৰী কৰোঁ

মই মোৰ নিজৰ মানে চিনাকি দোকান দুখনমান আছে তেওঁলোকৰ তাত মই যদি তেওঁলোকে বিচাৰে তেতিয়া তেওঁলোকৰ তাত মই দি থৈ আহোঁগে নহ'লে ওচৰৰ ওচৰে পাঁজৰে যিহেতু মহিলাসকলে কেতিয়াবা বিচাৰে যে চাদৰ পকোৱা সূতাৰ চাদৰ বা পদ্মিনী মেখেলা কটন মেখেলা তেনেকুৱা ধৰণৰ বিচাৰে তেওঁলোকক তেওঁলোকক তেতিয়া মই মানে বিক্ৰী কৰি দিওঁ এখন দুখনকৈ দি বিক্ৰী কৰি দিওঁ তাত শালৰ পৰাই শালৰ পৰাই কাটি তেওঁলোকক বিক্ৰী কৰোঁ আৰু তেনেধৰণে গামোচাও লগাওঁ পকোৱা সূতা গামোচা ফুল বাচোঁ যদি কোনোবাই কয় ডাঙৰকৈ ফুল বাচি দিব লাগে ডাঙৰকৈ ফুল বাচি বিক্ৰী কৰোঁ বা সৰুকৈ ফুল বাচিব ক'লেও সৰুকৈ ফুল বাচি বিক্ৰী কৰোঁ তেওঁলোকে যেনেধৰণে আচলতে বিচাৰে আৰু তেনেকৈ বিক্ৰী কৰোঁ আৰু লগতে ৰুমাল যদি কোনোবাই বিচাৰে তেতিয়া সেই ৰুমালো বিক্ৰী কৰোঁ ৰুমাল আচলতে সৰহকৈ বিক্ৰী কৰোঁ ৰুমাল যিহেতু এখন দুখনকৈ কোনেও নিবিচাৰে সৰহকৈ দি দিয়া হয় সৰহকৈ দি দিওঁ দোকান বা বেলেগ কোনোবাই বিচাৰিলেও মানে তেনেকৈ দি দিয়া হয় আৰু ৰুমালবিলাক আৰু আৰু যোৰ কাপোৰ লগাওঁ যোৰ মেখেলা চাদৰ কোনোবাই ফুল বচা বিচাৰে সেই ফুল বচাবিলাক লগাওঁ তিনি চাৰিযোৰ তেনেকৈ মানে লগাওঁ আৰু যিহেতু মাটিশালত বওঁ মাটিহালত বওঁ গতিকেলৈ তিনি চাৰিযোৰ লগাব পাৰোঁ আৰু তাতকৈ বেছি অলপ অসুবিধা হয় ফুল বাছোঁ ইয়াত ফুল অলপ ডাঙৰকৈ কোনোবা যোৰ কোনো অকমান ডাঙৰকৈ বাচি দিওঁ আৰু যিহেতুকে গ্ৰাহকে বিচাৰে তেওঁলোকে বিচাৰে গতিকেলৈ অলপ ডাঙৰকৈ বাচি দিওঁ কিছুমান কিছুমান মানে যোৰা কাপোৰৰ ফুল আৰু কিছুমানে অলপ অলপ মানে কম কম ফুল থকা বিচাৰে আৰু কিছু লোকে তেওঁলোককো তেনেধৰণেই বাচি মেলি দিওঁ তেওঁলোকৰ পচন্দৰ মতে আচলতে আৰু যি আৰু আচলতে তাঁত যেতিয়া মানে আমাৰ ঘৰত লগোৱা হয় যিহেতুকে আমি বাতি কৰা বুলি কওঁ যেতিয়া বাতি কৰা হয় তেতিয়া আমাৰ ওচৰৰ আৰু বহু শিপিনী আছে মোৰ লগৰেই বুলি ক'ব গ'লে বেয়া নহয় আচলতে তেওঁলোকেও আহে আৰু তেওঁলোকেও অলপ মোক সহায় কৰি দিয়েহি যেতিয়া মই তাত তাৰমানে লগাওঁ তেতিয়া তেওঁ মোক সহায় কৰি দিয়েহি আহে তাত আমাৰ বাতি কৰি দিয়েহি মই ববিন এইবিলাকহেঁত উলিয়াই মেলি লগাই দিওঁ তেওঁলোকে সকলোবোৰ মানে চাই দিয়ে আৰু যিহেতুকে সহায়ৰ হাত আগবঢ়ায় সহায় কৰি দিয়ে আৰু আৰু সেই তেওঁলোকৰ লগতে যিহেতু সহায় কৰি দিয়ে তেওঁলোকৰ লগতে চাহ তামোল খাওঁ আৰু কেতিয়াবা টেঙাৰ জুতি লওঁ মানে চোতালতে আমাৰ যিহেতু চোতালতে তাঁত লগোৱা হয় চোতালতে বহি কেতিয়াবা টেঙাৰ জুতি লওঁ কেতিয়াবা চাহৰ জুতি আৰু তেনেকৈয়ে তাৰমানে আমি তাঁত লগাওঁ আৰু তেওঁলোকেও যদি তাৰমানে লগায় তাঁত তেওঁলোকৰ লগতো তাৰমানে সহায় কৰি দিব সহায় কৰি দিওঁ তেনেকৈ আমি তাঁত তাৰমানে লগাওঁ আৰু তেওঁলোকেও তাৰমানে কেতিয়াবা বিচাৰে যে তাঁত যিসকলে তাৰমানে লগাব নাজানে বা নোৱাৰে লগাব তেওঁলোকে বিচাৰে ধৰক চাদৰ বা যোৰা কাপোৰ আৰু মেখেলা আৰু ৰৌ এতিয়া ৰুমাল যেনেকৈ বিচাৰে তেওঁ তেওঁলোককো তেনেধৰণেই বিক্ৰী কৰোঁ যিহেতুকে মোৰ মানে তাঁতৰ পৰাই যিহেতুকে মই চলিব লগা হয় ঘৰ মোৰ সেনেকৈ উপাৰ্জন হৈ থাকে আৰু মাহটোত মাহটোত কমেও সাত আঠ হাজাৰ টকা আৰু ইনকাম হয় তেনেকৈ মই যিহেতুকে তাঁত মানে তেনেকৈ লগাই বিক্ৰী কৰোঁ কাপোৰবিলাক বওঁ বিক্ৰী কৰোঁ তেনেকৈ মাহিলী সিমানমান মাহিলী হাত ছয় সাত হাজাৰ আৰু উপাৰ্জন হয় তেওঁলোকক তেনেকৈ বিক্ৰী কৰি দিওঁ যেনেকৈ দোকানত বিক্ৰী কৰোঁ তাতকৈ অলপ কম মূল্যতে দিওঁ বাৰু বিক্ৰী কৰি দিওঁ তাঁত আৰু লগতে আমি আৰু লগাওঁ বিভিন্ন ধৰণৰ যিহেতু আমাৰ সুবিধামৰ্মে আৰু পুৰুষসকলে পিন্ধিব পৰাকৈ কিছুমান লগোৱা হয় আৰু আমি সূটাবোৰ আচলতে কিনি আনো কেজি কৰি পদ্মিনী সূতাবিলাকৰ যিহেতুকে দাম বাঢ়িছে তেওঁ সেয়া আমি কেজিকৈয়ে কিনি আনো পকোৱা সূতা মুঠি কৰি আনো মুঠি যিহেতু মুঠিয়ে পোৱা হয় দোকানত গতিকেলৈ মুঠি কৰিয়ে আনো মুঠি কৰিয়েই ববিন কৰোঁহি এখন চাদৰত ব'বলে লাগে আৰু একমুঠি একমুঠিমান লাগে যিহেতুকে দীঘল আৰু বহল ব'বলগীয়া হয় একমুঠি লাগি যায় এখন চাদৰত আৰু মেখেলাত মেখেলাতো তেনেকুৱা ধৰণে একমুঠি ইমান লাগে যদি আমি পকোৱা সূতাৰ বওঁ আৰু বেলেগ পদ্মিনী বা বেলেগ সূতাৰ ব'ল ব'লে মানে আমাৰ আধা কেজি মানত তিনিখন দুই তিনিখন ওলাই যায় যিহেতু দীঘল আৰু বহল কৰি লগাবলগীয়া হয় আৰু দীঘটো সোমায় তেনেকৈ সেইদৰেই আৰু তাঁত তাঁতৰ দ্বাৰাই আমি চলি আছোঁ নিজৰ তাৰমানে সুবিধাৰ্থে আৰু তাঁত লগাই নিজেই নিজেই মানে নিজৰ উপাৰ্জনেৰে চলি আছোঁ আৰু যেনে তেনে আৰু তাঁতৰ

আৰু আমি